মই সঘনাই ভ্ৰমণ কৰি ভাল পাওঁ যিহেতু আমি এতিয়া বৰ্তমান পঢ়ি আছোঁ আৰু মই বৰ্তমান গুৱাহাটী ইউনিভাৰ্ছিটিত পঢ়ি আছোঁ গতিকে মাষ্টাৰ্ছ কৰি থকা হিচাপে বহুত প্ৰবলেমো থাকে সেনেকুৱা বহুত মানে মানসিকভাৱে অকণমান কেতিয়াবা অশান্তিও পোৱা যায় বা কিবা পোৱা যায় যাৰ কাৰণে ভ্ৰমণ কৰাটো আমাৰ বাবে খুবেই দৰকাৰ হয় মই ভ্ৰমণ কৰি সাধাৰণতে ভাল পাওঁ যেনেকুৱা অলপমান পাহাৰীয়া জেগা হওক বা য'ত অলপ নেচাৰেলি বেছি ভিউ পোৱা যায় তো সেনেকুৱা জেগা যেনেকুৱা অসমত বহুত চাহ বাগিচা আছে তো মই চাহ বাগিচাৰ মাজতো ফুৰিব ভাল পাওঁ চাহ বাগানৰ মাজে মাজে যিটো মানে সেউজীয়া পাতৰ পৰা সেউজীয়া ৰঙৰ পৰা যিটো মানে ধুনীয়া সুবাস আহে মই সেইটো ভাল পাওঁ আৰু লগতে সেইকাৰণে মই ফুৰি ভাল পাওঁ পাহাৰৰ কাষত গৈ য'ত ধুনীয়া বতাহ ঠাণ্ডা বতাহ এইবিলাক অনুভৱ কৰি খুব বেছি ভাল লাগে তো এইবিলাক কাৰণে মই ভ্ৰমণ কৰি ভাল পাওঁ আৰু সেইকাৰণে মোৰ সঘনাই ভ্ৰমণ কৰা যায়